হেল্ল' হয় কওকচোন হয় কোনে কৈছে হয় কওক

হয় হয় লাগিছে কওক অঁ অঁ হয় আপুনি লখিমপুৰত যদি ফুৰিবলৈ আহোঁ বুলি ভাবিছে ইয়াত কেইবাটাও ধুনীয়া এনেকুৱা ঠাই আছে য'ত বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰীসকলে পৰ্য্যটকসকলে আহি মনোমোহা ৰূপ দৰ্শন কৰিব পাৰে আপুনি জানেই লখিমপুৰত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰী নামে ঠাইত এই তাতেই এতিয়া এখন পৰ্য্যটন ক্ষেত্ৰ গঢ় লৈ উঠিছে মাধৱদেৱ কলাক্ষেত্ৰ নামেৰে খুব ধুনীয়াকৈ সজাই পৰাই পৰ্যটন ক্ষেত্ৰ এখনৰ গঢ় দি তোলা হৈছে তাত সেয়া চাব পাৰে পৰ্য্যটক আহিলে আমাৰ লখিমপুৰৰ এটা মহকুমা ঢকুৱাখানা অতি পুৰণি এখন ঐতিহ্যমণ্ডিত থান অৱস্থিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ ওপৰত এই থানখন প্ৰতিষ্ঠা কৰা হৈছে এইখন বাসুদেৱ থান নামেৰে জনোৱা যায় বাসুদেৱ নৰোৱা সত্ৰ হিচাপে আপুনি আহিলে এই বাসুদেৱ থানো দৰ্শন কৰিব পাৰে ইয়াৰ উপৰিও লখিমপুৰ নগৰৰ ওচৰে পাঁজৰে আমাৰ কেইবাখনো থান আছে আৰু সত্ৰ আছে তাৰ এখন হৈছে ঘাৰমৰা সত্ৰ আৰু লখিমপুৰৰ ওচৰতে থকা থান হৈছে এক কেঁচাইখাইটি থান বৈঠাৱতী থান বৈঠাৱতী থানখন লখিমপুৰৰ আজাদ নামে এটা জেগাত অৱস্থিত ইয়াৰ উপৰিও আমাৰ লখিমপুৰ মাজমজিয়াত কেইবাটাও মন্দিৰ আছে গোগামুখতো আছে সেই মন্দিৰসমূহো আপুনি দৰ্শন কৰিব পাৰে আহি গণেশ মন্দিৰ দুৰ্গা মন্দিৰ খুব ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এইকেইটাও পৰ্য্যটকৰ বাবে আপোনাৰ সবিশেষ পালে নিশ্চয় আপুনি জানিব বিচৰা সবিশেষ পালে নিশ্চয় ধন্যবাদ